গুৱাহাটী পৌৰাণিক বহু কাহিনী আছে তাৰ ভিতৰতে দীঘলী পুখুৰী তাৰ ভিতৰতে শিলপুখুৰী কামাখ্যা মন্দিৰৰ খট্খটি বহু আছে তাৰ ভিতৰতে মই কামাখ্যা মন্দিৰৰ আৰু নৰকাসুৰৰ বিষয়ে ক'ম ভগদত্ত ৰজা নৰকাসুৰে যেতিয়া প্ৰাগজ্যোতিষপুৰ আ তেওঁ ৰাজত্ব কৰিছিল সেই কামৰূপেই আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামাখ্যা দেৱীক তেওঁ বিয়া পাতিব বিচাৰিছিল কামাখ্যা দেৱীয়ে তেওঁক কৈছিল যে তুমি তলৰ পৰা মোৰ ওচৰলৈ অহা বাটটো নিশাৰ ভিতৰতে নিৰ্মাণ কৰি উলিয়াব পাৰা তেতিয়াহ'লে মই পিছৰদিনাখনেই তোমাৰ লগত বিবাহত বহিম নৰকাসুৰে একে ৰাতিতে সেই ৰাস্তা নিৰ্মাণ কৰিবৰ কাৰণে হাজাৰজন তেওঁৰ সৈন্য সামন্ত শ্ৰমিক আদিক ব্যৱহাৰ কৰিছিল আৰু কামাখ্যা দেৱীয়ে দেখিছিল যে বেলি ওলাবলৈ সময় হৈছে আৰু ইতিমধ্যে কাম আৰু মন্দিৰৰ লৈ অহা পথটোও সমাপ্ত হ'ব ধৰিছে তেতিয়াই কামাখ্যা দেৱীয়ে কুকুৰা ৰূপ লৈ তেওঁ ডাক দিলে ডাক দিয়াত কাৰণ কুকুৰা সদায় বেলি উঠোৱা বেলি ওলোৱা সময়তে কুকুৰাই ডাক দিয়ে আৰু তেতিয়া তেতিয়া তেওঁৰ সেই প্ৰতিশ্ৰুতি নৰকাসুৰে ৰাখিব নোৱাৰিলে আৰু খঙত উগ্ৰমতী হৈ নৰকাসুৰে কুকুৰাটোক খেদি খেদি নি তেওঁক হত্যা কৰিছিল আৰু যি ঠাইত হত্যা কৰিছিল সেইখিনি এতিয়াও কুকুৰা কটা নামেৰে বিখ্যাত সেইটো শিলপুখুৰীৰ ওচৰত আছে আৰু পুৰণি মানুহসকলে সেই কুকুৰা কটা বুলি এতিয়াও মুখে মুখে আৰু সেইটোৱে